অ কোৱা মই ঘৰতে তুমি

অ যাব পাৰি কোন কোন যাব বাৰু অ অ কেইটাত যাবা অ অ ঠিক আছে মই পাপাহঁত নাই মানে পাপাঁহত আহিলে মই তোমাক ফোন এটা কৰি দিম বাৰু তেতিয়া যাম ওলাই যাম অ খোজ কাঢ়ি যাম কিবা খাবানে কি অ ঠিক আছে অ মই সুধিম বাৰু কোনোবা যায় যদি ওচৰৰে অ অ মই সুধি চাম বাৰু অ অ সেইটোৱে আকৌ এক্জামো হৈ আছিল ন' সেইটোৱে ঠিক আছে যাম বাৰু তুমি খালি যোৱা আগত মোলৈ ফোন এটা কৰিবা ঠিক আছে অ